মাছ ধৰাৰ সময়ত আমি বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰোঁ মাছ ধৰিবলৈ যাওঁতে আমি জাকৈ জুলুকি খালৈ খেৱালি চালনী ইত্যাদিবোৰ লৈ যাওঁ মাছ ধৰিবলৈ যাওঁতে জাল জাকৈ পাতি আমি মাছ খেদি নিওঁ খেদি নি সেই মাছসমূহ জাকৈত সুমিয়াও আঠুৱাত সোমোৱাৰ পাছত সকলোৱে ধৰি সেই মাছবোৰ গোট খোৱা লোৱা হয় তাৰ পাছত সেই জাকৈ জুলুকিৰ জৰিয়তে মাছসমূহ আমি পাৰলৈ তুলি আনো সকলোৱে ঢেকি জাল পাতি আৰু খেৱালি মাৰি মাছ ধৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা হয় সেইসমূহৰ ভিতৰত গাঁৱৰ মানুহবোৰে একেলগ হৈ আঁঠুৱা লৈ মেটেকা চালে মেটেকা চালি মাছসমূহ ধৰি আনে মাছ ধৰিবলৈ যোৱাৰ আগতে আমি দীঘল কাপোৰ পিন্ধি লওঁ যাতে পানীত থকা এৰালি আৰু বিভিন্ন ধৰণৰ চিচাৰ শামুক তেনেকুৱা ধৰণৰ বস্তুবোৰে আমাক যাতে কাটিব নোৱাৰে তাৰ বাবে আমি আমাৰ সাজ পাৰবোৰ সলনি কৰি লওঁ তাৰ উপৰিও আমি মাছ ধৰিবৰ বাবে বিভিন্ন ধৰণৰ সঁজুলি প্ৰস্তুত কৰি লওঁ আমি সাগৰত মাছ ধৰি পোৱা নাই কিন্তু নদীত মাছ ধৰি পাইছোঁ নদীত মাছ ধৰিবলৈ যাওঁতে বিভিন্ন সময়ত খেৱালি লৈয়ে মাছ ধৰা হয় আৰু যদি মাছ পোৱা হয় তেতিয়াহ'লে সেই খেৱালিৰে মাছ ধৰি থকা সময়ত প্ৰায় তিনি চাৰি ঘণ্টা সময় নদীতেই অতিবাহিত কৰা হয়